ভাৰতবৰ্ষৰ আয়তন বৃহৎ হোৱাৰ বাবে ইয়াৰ ইয়াত বিভিন্ন সময়ত বিভিন্ন ধৰণৰ জলবায়ু দেখা যায় প্ৰাকৃতিক গঠন আৰু বন্ধুৰতাই ভাৰতবৰ্ষৰ বিভিন্ন ঠাইৰ জলবায়ুৰ তাৰতম্য ঘটাইছে সেইবাবে দেশখনৰ দক্ষিণ ভাগটোৰ জলবায়ু ক্ৰান্তীয় শীতকালত ভাৰতৰ উত্তৰাংশত একে অক্ষাংশৰ ঠাইসমূহত উত্তাপ বৃদ্ধি হয় কাৰণ বৃহৎ হিমালয়ে শীতল মেৰু বায়ু ভাৰতলৈ অহাত বাধা দিয়ে কিন্তু আমেৰিকা যুক্তৰাষ্ট্ৰ চীন আদিত এইদৰে বাধা প্ৰাপ্ত নোহোৱাৰ বাবে শীতল মেৰু বায়ুৱে এই অঞ্চলৰ ওপৰত প্ৰভাৱ পেলায় দেশখনৰ বিস্তৃতি বৃহৎ হোৱাৰ কাৰণে ইয়াৰ ভিতৰুৱা ঠাইবিলাকত গ্ৰীষ্মকালত উত্তাপ বেছি হয় উত্তৰ পশ্চিম ভাৰতৰ নিম্ন ভূমিবিলাকত গ্ৰীষ্মকালত উত্তাপ বেছি হয় কিন্তু শীতকালত অতিপাত শীত হয়